হেল্ল'

অঁ নমস্কাৰ দাদা শুনি শুনা পাইছে অঁ অঁ মই যে আপোনাৰ ফ্লিপকাৰ্টত অৰ্ডাৰ দিছিলোঁ যে জোতাযোৰ আহি পালে হয় দাদা সময়মতেই পাইছে

অঁ ডেলিভাৰী দিয়া ল'ৰাজনেই দিছে দি গৈছে কিছুসময় আগতে দি গৈছে অঁ মই খুলি চালোঁ দাদা ঠিকে আছে মই যেনেদৰে দিছিলোঁ যেনেকৈ ভাবিছিলোঁ তেনেকুৱাকৈ আহিছে হয় হয় দাদা অঁ আঠ নম্বৰ জোতাযোৰ আঠ আঠ নম্বৰ আছিলে আঠ নম্বৰেই আহিছে দাদা ধুনীয়াকৈ ফিটিং হৈছে আৰু কালাৰো কালাৰ কম্বিনেশ্যনটো খুব ধুনীয়া আৰু ফটোত দেখাৰ নিচিনাকৈ আহিছে অঁ অঁ হয় দাদা মই বেলেগ বেলেগ বেলেগ ৱেবছাইটত কেতিয়াবা অৰ্ডাৰ দিওঁ কিন্তু ইমান সময়মতে নাহে আপোনালোকৰটোত খুব মানে সুন্দৰ আৰু ভালকৈ আৰু সময়মতে আহিছে তাৰকাৰণে ফোন এটা কৰি চালোঁ আপোনাক অঁ হয় দাদা অঁ আগলৈও আপোনালোকৰ ৱেবছাইটতে মই যিখিনি পাৰোঁ অৰ্ডাৰ দিম অঁ ঠিক আছে দাদা হ'ব দাদা ধন্যবাদ